অঁ বাইদেউ কালি জঙামুখাৰ এই নদীটো মাথাউৰি যে ভাঙিছে তাত যাম বুলি ভাবিছিলোঁ অলপ ৰিলিফ দিবৰ কাৰণে নদীটোৰ যে মথাউৰীটো ভাঙিছে অঁ তাতে যাম বুলি ভাবিছিলোঁ অঁ বহুত বানপানী হৈ আছে এতিয়া স্কুল অহা যোৱাত দিগদাৰ হৈছে তাতে তাতে দি আহিম বুলি অলপ ভাবিছোঁ কিবা বজাৰ আদি কৰি কালি ফ্ৰী আছে নেকি আপুনি অঁ ভালকৈ মানে আলোচনা এটা কৰিব পাৰি কালি যদি ফ্রী আছে অঁ অঁ সেইটোৱে ভাবি আছোঁ অলপ দি আহো নেকি অঁ বজাৰ চজাৰ কালি ফ্ৰী আছে যদি আমাৰ ঘৰত আহি যাওক অলপ আলোচনা কৰি কি কি কৰিব পাৰি বিষয়ে অলপ আলোচনা কৰিব লগা আছে মানুহ আমি ইমানখিনিটো চবকেটো দিব নোৱাৰোঁ আমি পোন্ধৰ বিছ ঘৰমানক দিম আৰু ন কিবাকিবি চাউল দালি অঁ চাউল দালি এনেকৈ কিবা নিমখ বিস্কুট এই অলপ সৰু সুৰাকৈ আৰু ইমান বেছিও নহয় কম বাজেটৰ আৰু সেইটো পইচাটোৰ হিচাপ কিমান কি হয় সেইটোও কৰিব লাগব বাজেটটো মিলাই আৰু কেইজনীমান আছে আমি গোটেইকেইটাই লগ হৈ কালি আলোচনা এটা কৰিলে ভাল হ'ব আৰু অঁ আলোচনাটো কৰি লওঁ তাৰপিছত ভাবি অঁ পইচা কালেক্ট কৰি তাৰপিছত বজাৰ কৰিলেই হ'ল আৰু দুজনে মিলি এনেই আমি অঁ ফোন কৰি ক'ম কালি আম অঁ এনেই ডে'টটোতো কালিতো আপোনাৰ আলোচনা কৰি লওঁ তাৰপিছত আলোচনা কৰি কোনে কেতিয়া পইচাটো দিয়ে তাৰপিছত ভালকৈ কোনে কেতিয়া ফ্ৰী থাকে সময়টো মিলাই ডে'ট এটা ফিক্স কৰিম আৰু ৰবিবাৰ মানে অঁ এনেকৈ চবকে সুধি পেলাই চবকে কনফাৰ্ম কৰিলে কেতিয়া মোনে পাৰে যাব কাৰণে অঁ ঠিক আছে